হাঁহ কুকুৰাৰ যিখিনি হাঁহ পোৱালি জগে পোৱালি জগাৰ এদিনৰ পিছতেই হাঁহ পোৱালিকেইটা ব্ৰইলাৰ দানা অলপমান পানীত তিয়াই কোমলাই খুন্দু চাউলৰ লগত হাঁহ পোৱালিক খোৱাব লাগে তেতিয়া হাঁহ পোৱালিবিলাক স্বাস্থ্যৱান হয় আৰু ধুনীয়া ডাঙ ডাঙৰ হৈ আহে আৰু

যিমান খোৱাব পাৰে সিমানে হাঁহ সোনকালে ডাঙৰ অতি সোনকালে ডাঙৰ হয় আৰু গধুৰ হয়

ভাত দিলে তিনি টাইম ভাত দিলে হাঁহক হাঁহৰ মাংসটোত বেছি তেল হয় আৰু নিয়মীয়াভাৱেও ভাত দিব পাৰে তুঁহগুৰিৰ লগত মিহলাই বিশেষকৈ বেছি যদি নিজৰ ঘৰতে পুহি তেলীয়া হাঁহ মাংস খাব মন যায় সেই তেতিয়াতো তিনি টাইম হাঁহক ভাত দিব লাগে তেতিয়া হাঁহ মাংসটো বেছি তেলীয়া হয় আৰু নিয়মীয়াভাৱে যদি হাঁহৰ হাঁহক তুঁহগুৰি আৰু ভাত মিক্স কৰি দিয়ে তেনেকৈ হাঁহবিলাক আটিয়াল হয় অলপমান আৰু কুকুৰা পোৱালিও এনেকৈ যেতিয়া আপুনি পোৱালি জগা এদিনৰ পিছতে খুন্দু চাউলৰ লগত ব্ৰইলাৰ দানাটো পাঁচ মিনিটমান তিয়াই পাঁচ মিনিটমান ব্ৰইলাৰ দানাটো তিয়াই খুন্দু চাউলৰ লগত মিক্স কৰি এজেগাত ছিটিয়াই দিলে কুকুৰা পোৱালিকো তেনেধৰণে দিব পাৰি আৰু হাঁহ হাঁহ কুকুৰা খোৱাৰ ওপৰতে নিৰ্ভৰ হাঁহক যিমানেই বেছিকৈ খাবলৈ দিব সিমানেই হাঁহ কুকুৰাবোৰ অতি সোনকালে বাঢ়িব হাঁহ কুকুৰা খাবলৈ পালেহে ঘৰত থাকিব খাবলৈ নাপালে বহুত দূৰত চৰিবলৈ যাব হাঁহ কুকুৰাবিলাক তুঁহগুৰি চাপৰো দিব পাৰে তুঁহগুৰি লগত মিক্স কৰি ভাতো দিব পাৰে খুন্দু চাউলো দিব পাৰে আৰু ল'ৰা ছোৱালাবিলাকে যিখিনি ভাত খাই কেনে পেলনীয়া ভাত ল'ৰা ছোৱালীতো ভাত খালে বহুত পেলনি কৰেই সেই ভাতখিনি হাঁহ কুকুৰা পুহিলে সেই ভাতখিনি নষ্ট নহয় হাঁহ কুকুৰাক দিব পাৰি এনেই হাঁহ কুকুৰা নাথাকিলে পেলনীয়া ভাত পেলাই দিবলৈ বহুত বেয়া লাগে সেই ভাতকেইটা এতিয়া পেলনীয়া ভাতকেইটা হাঁহ কুকুৰাক দিব পাৰি খোৱাবও পাৰি আৰু নষ্ট নহয় তেনেধৰণে খুৱাব পাৰি আৰু কুকুৰা যদি বেমাৰ হয় তেতিয়া কুকুৰাবিলাকক ৰচুন গৰম ভাতৰ লগত ৰচুন খুন্দি আৰু হালধি মিক্স কৰি গৰম ভাতৰ লগত মিক্স কৰি কুকুৰাক যদি ছিটিয়াই দিয়া হয় তেতিয়া কুকুৰা বেমাৰৰ পৰা মুক্তি পাব পাৰে